হেল্ল' অঁ হেল্ল' দাদা উবেৰৰ উবেৰ এজেন্সী নেকি অঁ দাদা এই কালি মই ৰাতি মানে আপোনালোকৰ এই উবেৰ বুক কৰিছিলোঁ উবেৰ বুক কৰোঁতে উবেৰৰ যিজন মানে চালক আছিলে সেই চালকজনে মানে বৰ ধুনীয়া চাৰ্ভিচ দিছে ৰাতি তো তো ভাল লাগিল আপোনালোকৰ এই ছাৰ্ভিচটো লৈ কেনে তেওঁ বহুত চেফলী মোক ঘৰত মানে নমাই থৈ আহিছে মই এয়াৰপৰ্টৰ পৰা বেলতলালৈকে আহিছিলোঁ আৰু স্পীডব্ৰেকাৰতো তেওঁ বহুত মেইনটেইন কৰি গাড়ী চলাই আছিল তাৰ পিছত তেওঁৰ মানে স্পীডটো মেইনটেইন কৰিছে আৰু বেছি স্পীডটো চলোৱা নাই গাড়ীখন তো এইবিলাক বস্তু দেখি আপোনালোকৰ এজেন্সীটোক মোৰ খুউব ভাল লাগিছে আৰু আপোনালোকৰ মানে এই উবেৰৰ যিজন চালক আছিলে সেই চালকজনো বৰ ধুনীয়া মানে কোনো ধৰণৰ মানে বেয়া বস্তু খোৱা নাছিল আৰু ধুনীয়াকৈ তেওঁ ভালদৰে চলাইছিল আৰু অভাৰটেক কৰা নাছিলে যিহেতু গাড়ী তো সেইবিলাক ক্ষেত্ৰতো মই কোনো ধৰণৰ প্ৰব্লেম হোৱা নাছিল মোৰ তো মোৰ ভাল লাগিছিলে আহি তেওঁৰ লগত তো সেইকাৰণে আজি মই আপোনাক এটা ফোন কৰি জনালোঁ আৰু কথাটো যে মানে আপোনালোকৰ এই এজেন্সীটোক জনালোঁ যে ফিডবেক এটা দিলোঁ কাৰণ আহি যিটো মানে এটা অনুভৱ কৰিছোঁ সেই অনুভৱখিনি আপোনাৰ ওচৰত প্ৰকাশ কৰিলোঁ আৰু দিয়ক ঠিক আছে ধন্যবাদ